এক জুন দুই হেজাৰ বাইছ তিনি জুন দুই হেজাৰ তেইছ পাঁচ জুন দুই হেজাৰ চৌব্বিছ ছয় জুন দুই হেজাৰ সাতাইছ সাত জুন দুই হেজাৰ আঠাইছ